স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ কিতাপৰ বাহিৰেও বাহিৰা কিতাপ পঢ়াৰ প্ৰয়োজনীয়তা আছে যিহেতু ছাত্ৰ ছাত্ৰীসকলে স্কুলৰ জ্ঞান লাভ কৰাৰ বাহিৰেও বৰ্তমান বিজ্ঞানৰ যুগত টেকন'লজিৰ ক্ষেত্ৰখনত বাহিৰা কিতাপ পঢ়াটো নিশ্চয় গ্ৰহণযোগ্য যিহেতু বিভিন্ন ধৰণৰ যেনে সাহিত্য সম্ভাৰেই হওক বা বিভিন্ন ধৰণৰ ভৌগোলিক দিশতেই হওক বুৰঞ্জীমূলকেই হওক এইবিলাক পঢ়াটো নিশ্চয় বাঞ্চনীয় যিহেতু বুৰঞ্জীয়ে বিভিন্ন ধৰণৰ অতীতৰ কিছুমানৰ কাহিনী সং সংলগ্ন হৈ থাকে বা অন্তৰ্ভুক্ত হৈ থাকে সেইখিনি জ্ঞান পোৱাটো নিশ্চয় জৰুৰী বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে জ্ঞান আহৰণৰ ক্ষেত্ৰত স্কুলীয়া পাঠ্যক্ৰমৰ বাহিৰেও বাহিৰা কিতাপ পত্ৰ পঢ়াটোৰ প্ৰয়োজনীয়তাবোধ কৰোঁ নহ'লে ছাত্ৰ ছাত্ৰীসকলে সীমিত জ্ঞানতে আবদ্ধ নাথাকি বহল সমাজ বা বহল বিশ্বখনক পাবলৈ হ'লে নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে নিশ্চয় বাহিৰা কিতাপ পঢ়াটোৰ প্ৰয়োজনীয়তা আছে বুলি ভাবোঁ